আধুনিক বোৱা কটা বা চিলাইত প্ৰযুক্তিয়ে আমাৰ বাবে নানা ধৰণৰ ভূমিকা পালন কৰি আহিছে এনে ধৰি লওক এই প্ৰযুক্তি হোৱাৰ বাবে আমি দিনক দিনে আমি জনসাধাৰণ আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ এই প্ৰযুক্তিৰ দ্বাৰাই আমি ধৰি লওক ঘৰতে যিটো বস্তু আমি বাহিৰত লৈয়ে নগ'লেও আমি যিখিনি ঘৰতে সুবিধা কৰি ল'ব পাৰোঁ তেনেকৈ সুবিধা কৰি ল'ব পাৰোঁ অনলাইন যোগেদি যিহেতু আজিকালি বহুতো এপছ এপছৰ জৰিয়তে যেনে ফ্লিপকাৰ্ট মেচো আৰু আমাজন এনে নানা ধৰণৰ এপছৰ জৰিয়তে আমি মন পচন্দৰ বস্তুবিলাক আমি চাই কৰি মোবাইলতে অনলাইনৰ যোগেদি যেতিয়া আমি অনলাইনৰ যোগেদি আমি অনলাইন কৰি দিয়া হয় হয়টো অলপ দুই তিনিদিন দেৰি লাগে কিন্তু আমি যেনেধৰণে বস্তুখিনি আমি বিচাৰোঁ ঠিক তেনে তেনেধৰণে আমি ঘৰতে বহি পাব পাৰোঁ এনে এনেধৰণৰ এই প্ৰযুক্তিৰ কাৰণে আমি এনেখিনি সুবিধা লাভ কৰিছোঁ লগতে আমি যিটো এতিয়া ইউটিউব ইউটিউবৰ জৰিয়তেও আমি এ এই প্ৰযুক্তি দ্বাৰাই আমি এতিয়া ঘৰতে বহি ধৰি লওক চিলাই কাৰণে যিখিনি আমি নজনা কিছুমান খুটি নাতি থাকি যায় সেইখিনি আমি চাই লওঁ বুলি ক'লে সহজতে ঘৰতে বহি চাব পাৰোঁ আৰু তেনেকৈ আমি নানা ধৰণৰ বস্তু মানে শিকিবৰ কাৰণে প্ৰযুক্তিৰ দ্বাৰা বহুত ধৰণৰ সুবিধা হৈছে যিটো বস্তু আমি দূৰৰ পৰা ধৰি লওক আনিবলৈ যাব নোৱাৰোঁ যিটো বস্তু আমাৰ মনত ম আনিবলৈ মন যায় সেই বস্তুটো আনিবলৈ যাবলৈ যিমানখিনি টকা পইচাৰ পৰা আমাৰ খৰচ পাতি হয়গৈ সিমানখিনি খৰচ পাতি নকৰাকৈ আমি এই প্ৰযুক্তিৰ দ্বাৰাই আমি সকলোখিনি বস্তু ঘৰতে ধুনীয়াকৈ অনলাইনৰ যোগেদি আনি ল'ব পাৰোঁ লগতে প্ৰযুক্তিৰ দ্বাৰা আমি ক'ৰবাত যাবলৈ যাবলৈ একো ভাবিব লগা নহয় সকলোখিনি যাতায়তৰ ব্যৱস্থা এই ব্যৱস্থাৰ বাবে আমি ধৰি লওক য'ত যাবলৈ মন যায় তাত যাব পাৰিছোঁ আৰু এই প্ৰযুক্তিয়ে যে বহুত বহুত সুবিধা কৰি দিছে আমাক জনসাধাৰণক দিনক দিনে উন্নতি পথলৈ আগবঢ়াই নিছে আৰু এই প্ৰযুক্তিৰ দ্বাৰাই আমি যিখিনি নজনা কথা সেই নজনা কথাখিনি আমি অনলাইন অনলাইন বা গুগুল এপছৰ জৰিয়তেও আমি কিছুমান শিকিবলৈ সুবিধা হৈছে কিছুমান নজনা কথাবোৰো ধৰি লওক আমাৰ ল'ৰা ছোৱালীয়ে ইয়াৰ জৰিয়তে ঘৰতে বহি জানিব পাৰিছে মুঠতে প্ৰযুক্তিবিদ্যা হোৱাৰ পৰাই আমি বহুতখিনি নজনা কথাৰে আগবাঢ়িব পাৰিছোঁ লগতে এই প্ৰযুক্তিৰ দ্বাৰা আমি কিছুমান ব্যৱসায়ৰ বাবেও মানে বহুতখিনি সুবিধা হৈছে এই প্ৰযুক্তিৰ দ্বাৰা আমি আমি যিটো কৰিবলৈ মন যায় ধৰি লওক সেই কামটো শিকিবলৈ যাবলৈ আমাৰ দূৰ বহুতো টকা পইচাৰ প্ৰয়োজন হয় সেই টকা পইচাখিনি সেয়াত আমি নখটাই আমি ঘৰতে যিকোনো ধৰণৰ বস্তু আনি অনলাইন এপৰ জৰিয়তে আমি বা ইউটিউবৰ জৰিয়তে ঘৰতে বহি ধুনীয়াকৈ শিকি ল'ব পাৰোঁ আৰু সেনে তেনেধৰণে শিকি লৈ আমি নিজৰ বাবেও উপকৃত হ'লোঁ আৰু ওচৰ পাজৰে দুই এজনক শিকায়ো ল'ব পাৰোঁ লগতে এনেকৈ শিকি কৰি যিকোনো ধৰণৰ কাম কৰি আমি নিজক নিজে আগবাঢ়ি যাবলৈ আগবাঢ়ি যাবলৈ পৰাকৈ আমি ধুনীয়াকৈ জানি ল'ব পৰা কথাবোৰ তাতেই আমি চাই ল'ব পাৰোঁ লগতে এই প্ৰযুক্তি হোৱাৰ কাৰণে আজিকালি বহুতখিনি কথা আমি সহজতে জানিব পাৰিছোঁ দুই এষাৰ কথা কাৰোবাক ধৰি লওক শিকাবও পাৰিছোঁ তেনেকৈয়ে মানে প্ৰযুক্তি হোৱাৰ পৰা আমাৰ বহুত বেছি সুবিধা হৈছে আৰু বিশেষকৈ আমি ঘৰত বহিয়ে যে সকলোবোৰ বস্তু উপলব্ধ কৰিব পাৰোঁ তাৰ বাবেও আমি বহুত উপকৃত হৈছোঁ যিকোনো ধৰণৰ বস্তু আমি ডেলিভাৰী যেতিয়া ঘৰত আহি যায় তেতিয়া তেনেকৈ আমি বহুত ভাল লাগে কাৰণ বজাৰলৈ যোৱাৰ লগে লগে আমাক যথেষ্টখিনি পইচাৰ দৰকাৰ হ'ব সেই পইচাখিনিয়ে যাতে আমি অনলাইন যোগেদি আৰু এটা বস্তু পাওঁ তেনেধৰণৰ সুবিধাও আজিকালি জনসাধাৰণে উপকৃত হৈছে এনেবোৰ প্ৰযুক্তিৰ দ্বাৰাই আমি ইমানখিনি আগবাঢ়িব পাৰিছোঁ তাৰ বাবে আমি নিজকে বহুতে ভাল লাগে আৰু তেনেকৈয়ে